নমস্কাৰ দাদা হয় হয় মই পলাশবাৰীপৰা ক'লোঁ হয় এইটো কেব এজেঞ্চি সাত ছেভেণ্টি ছিক্স হয়নে দাদা মোৰ এটা কথা হ'ল মই বাৰ সাত চৌবিছ তাৰিখৰ কাৰণে মই আপোনালোকৰ কেবখন এখন মানে বুকিং কৰিছিলোঁ হয় হয় হয় হয় মূলধন ৰাশি মই তাতে জমা কৰিছিলোঁ বুকিঙৰ সময়তে সম্পূৰ্ণ দি কিন্তু নিৰ্দিষ্ট কিছুমান মোৰ মানে সমস্যা হোৱাত এইটো মই আগন্তুক দিনটোত মানে মই যাত্ৰা কৰিব নোৱাৰিম গতিকে মই আপোনালোকৰ মানে কেবখন কেঞ্চেল কৰিছোঁ হয় কেঞ্চেল কৰিব লগা হ'ল হয় হয় অঁ গতিকে মই এতিয়া আপোনালোকৰ মোৰ যিটোৰ আগধন মানে বুকিং দি ধন আছিল এই বুকিং ধনটো মই ঘূৰাই পাব বিচাৰিছোঁ

হয় জৰুৰীভাৱে মই কেঞ্চেল কৰিবলগীয়া হ'ল হয় মোৰ হয় হয় যিটো উদ্দেশ্য লৈ মই যাব বিচাৰিছিলোঁ সেই উদ্দেশ্যটো মানে মোৰ অলপ দীঘলীয়া হ'ব গতিকে মই বৰ আগতীয়াকৈ যাব নোৱাৰিম হয় হয় মই বৰ্তমান বিচাৰোঁ যে মোৰ যিটো এডভাঞ্চ পে'মেণ্ট আছিলে বুকিঙৰ যিটো পে'মেণ্ট আছিলে সেই পে'মেণ্টটো আৰু মানে আপোনালোকে মোক ঘূৰাই দিবৰ মানে অনুৰোধ জনাইছোঁ এডভাঞ্চৰ পৰিমাণ মোৰ ফাষ্ট এডভাঞ্চ আছিলে দহ হেজাৰ টকা বাকী আছিলে পাঁচ হেজাৰ টকা হয় হয় হয় দহ হেজাৰ টকাটো মই আপোনালোকৰপৰা ঘূৰাই বিচাৰিছোঁ

মই যিটোৰ হেৰিয়ৰপৰা মোৰ পে' টি এমৰপৰা মই পে' টি এম যোগেদি মই বুকিং কৰিছিলোঁ হয় অনলাইন বুকিং কৰিছিলোঁ হয় অঁ এই পে' টি এমৰ অনলাইনৰ ইয়াতে মোক ঘূৰাই দিলেই হৈছে হয় হয় আৰু হয় যথেষ্ট দিন লাগি যাব হয় তথাপি আপুনি কিমান দিনমানৰ পিছত মোক ঘূৰাব পাৰিব হয় পচেছিং হোৱা পিছত

কিন্তু মই কিমান দিনৰ পিছত পাম বুলি আশা কৰিব পাৰি চাৰি পাঁচদিন লাগিব হয় হয় হয় সম্পূৰ্ণ ঘূৰাই সম্পূৰ্ণ পইচা মই ঘূৰাই পাম বুলি আশা কৰিছোঁ হয় নেকি টু পাৰ্চেন হ'ব আৰু যিটো আপোনালোকৰ পচেছিঙৰ নিয়ম আছে সেইমতে হ'ব বাৰু টু পাৰ্চেণ্ট লেছ কৰি বাকী যিটো মোৰ হেৰি আছে এইটোৰ আপোনালোকৰ যিটো পে' টি এমৰ যোগেদি নাম্বাৰৰ যোগেদি মই আপোনালোকক বুকিং কৰিছিলোঁ এইটো নম্বৰৰ এইটো পে' টি এমেদি মোক যাতে ঘূৰাই দিয়ে আৰু হয় হয় হয় হয় হয় খুব সম্ভৱ মই চাৰি পাঁচ দিনৰ ভিতৰত ঘূৰাই পাম বুলি আশা কৰিছোঁ হয় হয় চিঅৰ চিঅৰ হয় আগন্তুক দিনত আকৌ পুনৰ দৰকাৰ হ'লে এইটো কৰিব বাৰু হয় হয় ৰিচেণ্ট এতিয়া মই খালী মোৰ মূলধনটো মানে যিটো বুকিঙৰ এমাউণ্টটো ঘূৰাই পালে হ'ল আৰু হয় হয় ধন্যবাদ